আপোনাৰ প্ৰিয় খাদ্য কি আৰু আপুনি সেইয়া ক'ত খায় বুলি ক'লে আচলতে একেষাৰে মই ক'ব পাৰোঁ মই সৰুৰেপৰা গাঁৱত ডাঙৰ হৈছোঁ সকলো গাঁৱৰ আদব কাইদা তেজত প্ৰবাহিত হৈ আছে গতিকে মোৰ প্ৰিয় খাদ্যৰ লিষ্টত গাঁৱলীয়া কেইটামান খাদ্যৰ বিষয়ে মই ক'ব বিচাৰোঁ সেয়া মোক আজিও আমনি কৰে যদিও মই পঞ্চাছ গৰকিলোঁ তেতিয়া আমাৰ গাঁৱলীয়া ঘৰখন মাটিৰৰে ঘৰ সৰুতে মায়ে বনোৱা তিলৰ লগত আমাৰ ৰাইজৰ পুখুৰীৰ মাগুৰ মাছৰ তৰকাৰীখন মোৰ আজিও বৰকৈ মনত পৰে ইমান সোৱাদ আছিল সেইটো মই ভাষাৰে বুজাব নোৱাৰিম আৰু যিটো সোৱাদৰ বাবে আজিও মোৰ বাৰে বাৰে মনলৈ আহে সেই সৰু কালতেই মোৰ বাইদেউ বিয়া হৈছিল বেবেজীয়া চাৰিআলিত মই তেতিয়া হয়তো ক্লাছ ছিক্স চেভেন এনেকুৱা হ'ম তলতে চাইকেল চলাই আহোঁ বাইদেউ ঘৰলৈ খবৰ ল'বলৈ আৰু মোক অহা দেখিলে বাইদেউৱে চাহ পানী খুৱাই বহুত মৰম কৰে ঘৰৰ খবৰ দিওঁ মায়ে দি পঠিওৱা টোপোলা বাইদেউ হাতত দিওঁ আৰু তাৰপাছতে বাইদেউৱে কয় তই ভাত খাইহে যাবি বাইদেৱে বনোৱা এসাঁজ ভাতৰ কথা সদায় মনত থাকি গ'ল তেতিয়া নতুন আইজং চাউলৰ ভাতৰ লগত পালেং শাক আৰু বেবেজীয়া বজাৰৰ পৰা ভিনদেউৱে কিনি অনা তিনি আঙুলিয়া মানে ডাঙৰ ডাঙৰ বুকু ৰঙা কাৱৈ মাছৰ লগত চুকা টেঙা আৰু পালেং শাক মিক্স কৰি পেলাই এখন তৰকাৰী বনাইছিল ইমান সুস্বাদু হৈছিল যে মই আজিও পাহৰিব নোৱাৰোঁ অৱশ্যে এটা কথা ক'বই লাগিব তেতিয়াৰ দিনত আজিৰপৰা পোন্ধৰ বিছ বছৰ আগলৈকে সকলো শস্যতে হওক বা আমাৰ মাইছ মাছ পুঠি এইবিলাকতেই হওক যথেষ্ট পৰিমাণৰ তেল আছিল কিন্তু আজিৰ কৃত্ৰিমতাই আমাৰ ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ বাবেই এই মাছ হওক শস্যত হওক ভেজাল সোমাই গ'ল যাৰ বাবে আমি আগৰ সেই তৃপ্তিটো কোনোদিন ঘূৰাই নাপাওঁ আৰু বিশেষকৈ বছৰৰ যেতিয়া আমাৰ ন ভাত লগায় বৰকচুৰ লগত শ'ল মাছৰ খাৰৰ জ্বলা তৰকাৰী বনাই বৰকচু নিশ্চয় চিনি পায় ডাঙৰ ডাঙৰ পাতেৰে হয় আৰু সেই কচুৰ পাত সৰু কালতে আমি যেতিয়া ইস্কুললৈ অহা যোৱা কৰোঁ সেই কচুপাতখিলা ছাতি হিচাপে ব্যৱহাৰ কৰিছিলোঁ সিয়ো এটা স্মৃতি গতিকে সেই বৰকচু সেই বৰকচুৰ লগত শ'ল মাছৰ খাৰৰ জ্বলা তৰকাৰীখন নৰ ভাতত লগোৱা কেতিয়াও পাহৰিব নোৱাৰোঁ এবাৰ মাঘ বিহুত উৰুকা আছিলে আমাৰ ঘৰত উৰুকাৰ খানা প্ৰস্তুতি চলিছিল মোৰ লগৰ ভাতৃ বন্ধু এনেকৈ দুই তিনিজন গৈছিল আৰু মোৰ জেঠেৰিও আহিছিল সেইদিনা আৰু প্ৰস্তুতি আছিলে সেইদিনা এই যে কৈ গৈছো বৰকচুু বৰকচুৰ ঠাৰিৰ লগত দুটা তেলাল হাঁহ হাঁহৰ মাংস তৰকাৰী বনাইছিল মোৰ সৰু নবৌয়ে প্ৰথমে মোৰ জেঠেৰিয়ে ভাবিছিলে যে এইটো কেনেকুৱা ধৰণৰ তৰকাৰী হ'ব ইয়াতে দুবিধমান বনঔষ বন শাক ব্যৱহাৰ কৰিছিলে আমি যাক গোন্ধোৱা বন কওঁ ইয়াৰো কিবা নাম থাকিবও পাৰে মই এতিয়া বৰ্তমান মোৰ মনলৈ আহা নাই ঠিক তেনেদৰে শুকলতি বুলি এবিধ শাক আছে তাৰো আগ চাৰি পাঁচটা দিয়ে এইদৰে এই তৰকাৰীখন আমাৰ প্ৰস্তুত কৰিছিলে আমাৰ সৰু নবৌয়ে পিছত যিটো আমি আগতীয়াকৈ নিমখ জ্বলা ঠিক মতে হৈছেনে নাই জুতি চবৰ বাবেই যিটো আমাক আগতীয়াকৈ ৰান্ধনীয়ে আগবঢ়ায় দিয়ে যে জুতি চাই দে তেতিয়া মোৰ জেঠেৰিকেই প্ৰথম জুতি চাব দিছিলোঁ বোলে আপুনি খাই চাওকচোন আপুনিতো আচৰিত খাই আছে যে এনেকুৱা বৰকচু ঠাৰি দিটো কোনো দিন খাই পোৱা নাই গতিকে তেখেতকেই বাতি এটাতে অলপ তাৰপৰা মাংস আৰু কচুৰ জোল উলিয়াই দিয়া গ'ল তেখেতে অলপ সন্দেহ ভাবেৰে প্ৰথমতে খাইছিল যদিও জিভাত লগাৰ পাছত তেখেতৰ সম্পূৰ্ণ মুখৰ অভিব্যক্তিটো সলনি হৈছিল সেইজন মানুহে পাছত একেৰাহে দুগিলাচ ইষ্টিলৰ গিলাছেৰে সেই বৰকচু ঠাৰিৰে বনোৱা হাঁহৰ তৰকাৰী খাইছিল আৰু জেঠেৰিৰ বৌক মানে মই বৌক লাগো বৌ বুলিয়ে মাতো বৌলৈ ফোন কৰিছিল যে মই আজি নোখোৱা তৰকাৰী এখন খালোঁ যে কেনেকৈ বনালে কি দৰে বনাই মইটো নাজানো দেখি আছো খালী কিন্তু মই ভবাতকৈ বহুত বেলেগ ইমান টেষ্টি ইমান টেষ্টি পিছত বৌলৈকো তেখেতে টিফিনত ভৰাই লৈ গৈছিল গতিকে সেই তৰকাৰীখনৰ কথাও মই কোনো দিন পাহৰিব নোৱাৰোঁ ঠিক একেদৰে মাটিমাহ বহুত ভালপাওঁ আগতে আমাৰ মাহঁতে বনোৱা দেখিছিলোঁ গোটা মাটিমাহ আমাৰ আগতে ঘৰতেই খেতি কৰিছিলে গতিকে গোটা মাটিমাহটো কি কৰে যেতিয়া আমাৰ খাৰ তৰকাৰী খাবলৈ মন যায় গোটা মাটিমাহ ধুই পেলাই খোলাত দিয়ে মানে খোলাত তপতাই তপতাই পেলাই ডলাত লৈ কেতিয়াবা হয়টো এনেকুৱা ডাঙৰ বটল নাইবা যিটো আমাৰ আটা বেলা বেলনা মাৰি সহায়ত তাক ডলাত লৈ পেলাই ভাঙিছিল তাৰপাছত সেই মাহখিনিকে তৰকাৰী হিচাপে খাৰ দি পেলায় বনাইছিল তাত অলপ জালুক জিৰা জলকীয়া দিয়ে অলপ জাল হিচাপে বনাই অইনদিনা যিমান ভাত খাওঁ মাটিমাহৰ তৰকাৰী দিনাখন দুগৰা বেছিকৈ যায় গতিকে আৰু পৰাপক্ষত সদায় এবাতি আগতীয়াকৈ সেই মাটিমাহৰ তৰকাৰীখন খুজি খাওঁ আজিকালি মোৰ সহধৰ্মিণীয়েও এই পদ্ধতিতে বনাই আমাক আপ্যায়িত কৰি আহিছে ভাল লাগে